হয় মই যিটো মোবাইল কিনিছিলোঁ মোবাইলটোৰ পৰা বৰ অস্বস্তি অনুভৱ কৰি আছোঁ বিশেষকৈ দিনটোত প্ৰায় তিনিবাৰমান ছাৰ্জ দিব লাগে গোটেই দিনটো চলিবৰ কাৰণে আৰু আমিবিলাক হৈছো ওলাই মেলি যোৱা মানুহ দিনটোৰ কাৰণে দিনটোৰ কাৰণে যদি ছাৰ্জ এবাৰ দিওঁ গোটেই দিনটো যদি চলি যায় তেতিয়া আমাৰ সুবিধা হয় এতিয়া গৈ মেলি আপোনাৰ বাহিৰত থাকোঁতে এবাৰ য'ত ত'ত ছাৰ্জ লগাবলগীয়া হয় তাৰ কাৰণে বৰ অসুবিধা হৈছে প্ৰথমতে আৰু দ্বিতীয়তে আপোনাৰ এনেকুৱা এটা অৱস্থা হৈছে আপোনাৰ ক'ৰবাত আপোনাৰ কিবা এটা ফটো মাৰো বুলি ভাবিলেও আপোনাৰ ভাগৰ ফটো কুৱালিটি বহুত বেয়া আহে কেমেৰাটোত আৰু সেইখিনিটো আছেই তাৰ পিছতো আপোনাৰ যদি কিবা এটা এপ্লিকেচন খুব দৰকাৰী এপ্লিকেচন ডাউনলোদ কৰো তেতিয়াও আপোনাৰ মোবাইলটোৱে ছাপৰ্ত কৰিবলে নিবিচাৰে হেং মাৰে ছুইটছ অফ হৈ যায় ঘূৰি থাকে খুলিলে আপোনাৰ বৰ অসুবিধাত পেলাইছে মোবাইলটোৱে মোক